অঁ হেল্ল' এই এনেই আৰু বহি আছোঁ অঁ ভালেই হ'ব তাত সকলোৱে সকলোৱে ইমান চবেই চাব পাৰিব যোৱাটো কথা মই নাজানো বাৰু কাৰোবাক সুধি চালে ভাল হ'ব নি কাৰোবাক সুধিবি কোনোবাই গম পাব নেকি কোনোবাই অঁ নাজানো মই গম নাপাওঁ নাপাওঁ হেৰি নাই কাইলৈ তেনেহ'লে স্কুললৈ যাবা নহয় স্কুললৈ অঁ ছাৰ বাইদেউহঁত থাকিব তাতে আলোচনা কৰিলে ভাল হ'ব নেকি অঁ অঁ সেইটোকে কৈছোঁ সেইটোৱে

অঁ ঠিক আছে হ'ব অঁ ঠিক আছে